অঁ কি কৰিছ এই ৱাকলৈ যাবি নি এই কি কয় কি খোজকাঢ়িবলৈ যাবি নে কি অঁ গধূলিকৈ যাম নহ'লে এইপিনে তোৰ পাৰ্কফালে যাম নে কি ক'লৈ যাবি ভাবিছোঁ আৰু নো জেগাই নাই চোন যাবলৈ গধূলিকৈ যাব লাগিব নহ'লে আৰুতো বাকীবোৰ জেগাততো ভিৰেই হৈ থাকে ন অঁ তই কামত আছ নি অঁ মানে গধূলিকৈ তেতিয়াহ'লে কিমানটা বজাত ছুটী হ'ব তোৰ তিনিটামানত শেষ হ'ব চাৰে পাঁচটা চাৰে পাঁচটামানত ন অঁ তেতিয়াহ'লে চাৰে পাঁচটা সিমানটাতে ওলাম তেতিয়াহ'লে কি বাকী ফিল্ডতো অকণমান হেৰি হ'ব ন ফিল্ডত মানুহ ভিৰ হৈ থাকে আজিকালি তাৰপিছত ষ্টেশ্যনো যাব নোৱাৰি তেতিয়াহ'লে পাৰ্কেই যামগৈ ন অঁ অকণমান দেৰিৰ কাৰণে যাম তেতিয়াহ'লে তই পাঁচটাত আহিলে অঁ ছটামানত যাম নহ'লে অকণমান লাহেকৈ অঁ ছটামানত যাম ধুনীয়াকৈ গৈ মেলি চাহ তাহ খাই মেলি নহ'লে খাপৰ পা আহিমগৈ অকণমান পাৰিলে অঁ মই গধূলি ওলালে তই আহি পাই কল কৰি দিবি নহ'লে মোক হ'ব দে